নিয়োজন আৰু জীৱিকাৰ মুখ্য় উৎসবোৰ ক'বলৈ গ'লে কৃষি মীনপালন পশুপালন ইত্য়াদি আ কৃষি পালনৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ খেতি কৰি বহুতো পইচা উপাৰ্জন কৰিব পাৰে ঠিক তেনেদৰে মীন পালনৰ জৰিয়তেও মানুহে বহুতো পইচা উপাৰ্জন কৰিব পাৰে পশুপালনৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰে কৃষি পালন বুলি ক'লে সাধাৰণতে বিভিন্ন ধৰণৰ খেতি যেনে শাক পাচলিৰ খেতি ধান খেতি ঘেঁহু খেতি সেইবোৰ কৰি তেওঁলোকে বহুতো উপাৰ্জন কৰিব পাৰে শাক পাচলিবোৰ তেওঁলোকে বজাৰত বিক্ৰী কৰিব পাৰে ধানবোৰ ধানখেতিবোৰ তেওঁলোকে ঘৰতো খাব পাৰে কিছুমান বজাৰত বিক্ৰী কৰি নিজৰ প্ৰয়োজনীয় কিছুমান সা সামগ্ৰী আনিব পাৰে ঠিক তেনেদৰে মীন পালন মীন পালনৰ জৰিয়তে তেওঁলোকে বিভিন্ন ঠাইত ফিচাৰী খান্দি তেওঁলোকে মীন পালন কৰিব পাৰে আৰু সেই মাছবোৰ তেওঁলোকে বজাৰত বিক্ৰী কৰি নিজৰ প্ৰয়োজনীয় কিছুমান সা সামগ্ৰী আনিব পাৰে আৰু বহুতো পইচা উপাৰ্জন কৰিব পাৰে পশুপালনৰ জৰিয়তেও পাৰে যেনে ব্ৰয়লাৰ ব্ৰয়লাৰৰ ফাৰ্ম হাঁহ কুকুৰা সেইবোৰ তেওঁলোকে বজাৰত বিক্ৰী কৰি বা ব্ৰয়লাৰবোৰ নিজেই বজাৰত কাটি তেওঁলোকে পইচা উপাৰ্জন কৰিব পাৰে আৰু নিজৰ প্ৰয়োজনীয় কিছুমান সঁজুলি তেওঁলোকে আনিব পাৰে আৰু সাধাৰণতে চাকৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছুমান মানুহে ব্য়ক্তিগত খণ্ডৰ চাকৰি পচন্দ কৰে আৰু কিছুমানে চৰকাৰী চাকৰি পচন্দ কৰে কাৰণ চৰকাৰী চাকৰিত পইচাবোৰ সময়মতে পোৱা যায় আৰু ব্য়ক্তিগত খণ্ডত কামৰ বহুতো প্ৰেচাৰ পোৱা যায় তাৰফলত তেওঁলোকে কিছুমান কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ মাহিলী দৰমহা নিদিবও পাৰে হয়তো দিবও পাৰে নিদিবও পাৰে তেনেকুৱা হয় কিন্তু চৰকাৰী ক্ষেত্ৰত কামৰ ইমান বোজা নাথাকে তাৰবাবে তেওঁলোকে পইচাটো সময়মতে পোৱা দেখা যায়